যেতিয়া জাকৈ খালৈ সকলোবোৰ মাছ মৰা সা সৰঞ্জাম যোগাৰ কৰি লৈ যেতিয়া ডাঙৰ বিলত সকলোকে লৈ মিলি মাছ ধৰিবলৈ যোৱা হয় মাছ ধৰি শেষৰ অৱস্থাত যেতিয়া ভবাৰ মতে ডাঙৰ মাছ পোৱা হয় বা ডাঙৰ নহ'লেও সৰু সুৰাকৈ মাছ পোৱা হয় আৰু মাছ পায় যদি মনৰ ফূৰ্তি লাগে সেইটোৱে মোৰ বাবে সফল মাছ মাৰিবলৈ ভ্ৰমণ বুলি ক'ব পাৰোঁ আমাৰ ইয়াত তেনেকৈ কোনো প্ৰকাৰৰ মাছ মৰাৰ কোনো উৎসৱ উদযাপন নকৰে এনেই ইজনে সিজনক উৎসাহিত কৰিব বাবে আমাৰ কিছুমান মানে ফাঁকি দিয়া হয় যে ব'ল তাত বিলত বহুত ভাল ভাল মাছ ওলাইছে আমুক ওলাইছে তামুক ওলাইছে তেনেকৈ মাছৰ কথা তেনেকৈ দিয়া হয় আৰু ফাঁকি তো তেনেকৈ উৎসাহ হয় অ' বোলে ব'ল তাতচোন বহুত ডাঙৰ মাছঅলা আহিছে গতিকে যাওঁ ব'ল এনেকুৱা নিচিনাকৈ ভাৱ এটা লৈ পেলাই তেতিয়া চবেই ওলায় আৰু সেই ওলাই অহাৰ ফলত আমাৰ এটা ডাঙৰ ডাঙৰ পুখুৰী এটা ডাঙৰ ৰাইজৰ পুখুৰী আছে সেই পুখুৰীবিলাক সিঁচি পেলাই আমি মাছ ধৰিবলৈ বাবে বেছিকৈ আমি হেৰি পাৰোঁ মানে সাহস পাৰোঁ বা মানে সহায় পাওঁ কিন্তু যদিও আমি মাছ পাইছোঁ বুলি মিছা কওঁঁ কিন্তু সেই মাছ ধৰা মানে মাছ পানী সেইটো সিঁচি পেলাই যেতিয়া আমি মাছ পাওঁ সেইটো আমাৰ মানে ভবামতেই পাওঁ যে সৰহকৈয়ে পাওঁ মাছ আমি তেনেকৈ গতিকে ইয়াত আমাৰ মাছ কিছু পৰিমাণে পোৱা যায় শ'ল মাছ হওক আমাৰ ইয়াত বেছিকৈ শ'ল মাছটো পোৱা যায় মানে গতিকে বহুত পৰিমাণে পোৱা যায় আমি তেনেকৈয়ে মাছ ধৰা গান চান গায় কৰি তেনেকৈয়ে আৰু মাছ ধৰা কাৰ্যত আমি যাওঁ